মোৰ দৌৰাটো এটা স্মৰণীয় হৈ ৰৈছে সৰুকালতে মই বহুত দৌৰিছিলোঁ দুশ মিটাৰ দৌৰ চাৰিশ মিটাৰ দৌৰ কম্পিটিশ্যন কৰিছোঁ সেইবোৰতো মই যোগ দিছিলোঁ আৰু দৌৰিলে নিজৰ দেহা মূৰ ভালেও থাকে ফেটছ কমে আৰু মগজু ভাল হয় মই আগতে ধৰি লওক আগতে বহুত দৌৰিছিলোঁ বাহিৰতো খেলিবলৈ গৈছিলোঁ উৰিষ্যা সেইবিলাকত অকল দৌৰাই নহয় অইন খেলতো মই যোগদান কৰোঁ এনেধৰণে খেলি খেলি এতিয়া মই খোজকঢ়া আৰু দৌৰা এইটো মই নাতি পুতিৰ লগত লৈ হ'লেও মই খুব খোজকাঢ়োঁ আৰু দৌৰোঁ খোজকাঢ়িলে ৰাতিপুৱা শুই উঠি খোজকাঢ়িলে নিজকে গাটো বহুত ভাল লাগে আৰু দৌৰিলেও ভাল লাগে আজিতো আজিকালিতো বেছি দৌৰিব নোৱাৰিলেওতো অলপ অলপ হ'লেও মই দৌৰোঁ দৌৰিলে বহুত ভাল পাতল চিতল লাগে আৰু ৰাতি টোপনিও আহে পিছবেলা দৌৰিলে বা খোজকাঢ়িলে ৰাতি টোপনি ধুনীয়াকৈ আহে